অসমীয়া ভাষাটো মিডিয়াত মই ভাবোঁ পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰা বুলি কাৰণ আমাৰ অসমত কেইবাটাও মানে অসমীয়া নিউজ চেনেল আছে য'ত মানে অসমীয়াতে নিউজ দিয়া হয় বাতৰি দিয়া হয় তো সেইটো কাৰণে মই ভাবোঁ যে মিডিয়াত কৰা হৈছে আৰু বহুতো এনেকুৱা বাতৰিকাকতো আছে অসমীয়াত ওলোৱা বাতৰিকাকত তো সেইটো কাৰণে মানে সেইটো হৈছে আৰু মানুহে আৰু অসমীয়া অসমত অসম যিহেতু অসমীয়া মানুহেই বেছি ইয়াত তো বাতৰি যেতিয়া শুনিব নিজৰ ভাষাত শুনি নিশ্চয় বেছিকৈ ভাল পাব সেইটো কাৰণে আৰু তেনেকুৱা চেনেলো বহুত আছে অসমীয়া চেনেল তো সেইটো কাৰণে অসমীয়া ভাষাটো মিডিয়াততো মানে ব্যৱহাৰ হৈছেই কিন্তু শিক্ষা শিক্ষাত অসমীয়া বিদ্যালয় বহুতো আছে সেইটো নাই নহয় যে নাই চৰকাৰী অসমীয়া বিদ্যালয় আছে আৰু কিন্তু শিক্ষাৰ্থী সেই অনুযায়ী মানে কম আছে শিক্ষাৰ্থী সিমান নাই আৰু যোনবোৰ ইংলিছ মিডিয়াম স্কুল আছে তাতে মই ভাবোঁ যে অসমীয়া ভাষাটো পৰ্যাপ্ত পৰিমাণে প্ৰতিনিধিত্ব কৰা নাই বা ব্যৱহাৰ কৰা হোৱা নাই যোনটো মানে অসমীয়া ভাষাটো কৰিব লাগে যে এটা অতি দৰকাৰী ভাষা কাৰণ আমি অসমত থাকোঁ যিহেতু সেইটো কাৰণে অসমীয়া ভাষাটো এটা দৰকাৰী ভাষা আৰু এইটোক কম্পালচৰি কৰিব লাগে পূৰা কিন্তু কিছুমান বিদ্যালয়ত এতিয়ালৈকে হোৱা নাই বহুতো এইটো বেছিভাগেই দেখা যায় যে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে বেছিভাগ অসমীয়াৰ অৰ্থ শব্দবিলাক বুজি নেপায় বা অসমীয়াটো পঢ়িব নেজানে লিখিব নেজানে তো সেইটো কাৰণে মই নেভাবোঁ যে শিক্ষা ব্যৱস্থাত পৰ্যাপ্তভাৱে মানে ব্যৱহাৰ হৈছে অসমীয়া ভাষাটো